হয় মই মিছ'ৰপৰা এটি কুৰ্তী অৰ্ডাৰ কৰিছিলোঁ দুশ ষাঠি টকা আছিল দাম গোলপীয়া কালাৰৰ আছিল কুৰ্তীটো সেইটো বহুত মই ভবাতকৈ বহুত বেছি ভাল আহিছে কুৰ্তীটো দেখাতো ইমান কমতে পোৱা যেনো নালাগে আৰু ধুনীয়া কালাৰ ৰং নাযায় ধুলেও আৰু মই বুলিয়ে নহয় মোৰ লগৰবিলাকেও সেইটো পচন্দ কৰিছে আৰু মোৰ নিশ্চয়কৈ মোৰ বহুত ভাল লাগিছে কুৰ্তীটো মই এই অৰ্ডাৰটোৰপৰা মই আনন্দিত ধন্যবাদ